হয় আপুনি কাজিৰঙা অ অ বাতৰিত পাইছিলোঁ ন' অ ঠিক আছে আপুনি কাজিৰঙাৰ বিষয়ে অলপ কিবা ক'ব পাৰিব নেকি কি কি তাত দেখা পাম কি কি তাত সুবিধা আছে

অ অ তাত গ'লে কিমানমান খৰচ পৰিব পাৰে আনুমানিক অ অ তাত গৈ থকা মেলাৰ ব্যৱস্থা আছে নহয়